পৰ্যটনে স্থানীয় বাসিন্দাসকলক উন্নতি সাধন কৰিছে মই ভাবোঁ কাৰণ আমাৰ ওচৰতে এখন ধুনীয়া সুন্দৰ পৰিৱেশৰ এখন ভৈৰৱকুণ্ড বুলি ধুনীয়া এখন ঠাই আছে তাৰে ওচৰত প্ৰত্যেক বছৰে বা এক জানুৱাৰীটো ডিচেম্বৰ টু জানুৱাৰী মাহত বহুত পৰ্যটন আহে চাবলৈ প্ৰাকৃতিক সৌন্দৰ্য পাহাৰ নদী এই তেনেস্থলত ব্যৱসায়ীসকলে টুৰিজিম কৰা সকলে চাফ মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে তেওঁলোকৰপৰা প্ৰত্যেকজন ব্যক্তিৰপৰা পঞ্চাছ টকা বা এশ টকা এনেকৈ তোলা হয় এই পইচাটো এই পইচাটো স্থানীয় বাসিন্দাসকলে কাম কৰে তেওঁলোকক হাজিৰা হিচাপে দিয়ে তেওঁলোকৰ এটা ইমপ্লয়মেণ্ট সমস্যাও সমাধান হৈছে আৰু লগতে টুৰিষ্টসকলে যিবিলাক আহে বহুত দূৰৰ দূৰৰপৰা তেওঁলোকে থাকে এদিন বা এৰাতি তেওঁলোকৰ ভাড়া ধৰি লওক এক হাজাৰ টকা হয় এনেকৈ সেই ভাড়াখিনি ভাড়াখিনিৰ ফলত স্থানীয় বাসিন্দাসকলৰ উন্নতি হৈছে আৰু তেওঁলোকে জেগা ঘূৰিব আহিলে সৰু সৰু বস্তু কিছুমান হোটেলত আহি ভাত খায় বা আমাৰ ট্ৰেডিশ্যনেল ফুড যেনেকৈ মাছ মাংস এইবিলাক বস্তু খায় খোৱাৰ ফলত স্থানীয় বাসিন্দাসকলৰ উন্নতি হৈছে তেওঁ দুই এপইচা তেওঁলোকে ঘটিবও পাৰিছে এনেকুৱাই তেওঁলোকে জীৱন যাপন কৰি আছে বা তেওঁলোকে পিকনিক খাব আহিলে তেওঁলোকে পাহাৰৰপৰা খৰি কাটি আনি খৰিবিলাক বেছিও তেওঁলোকে তেওঁলোকৰ সেনে তেওঁলোকে সেনেকৈ চলি আছে স্থানীয় বাসিন্দাসকলে তেওঁলোকে যিহেতু টাউনৰপৰা বহুত দূৰত থাকে সেয়েহে তেওঁলোকৰ তেওঁলোকে এনেকৈ তেওঁলোকে জীৱন যাপন কৰি আছে তেওঁলোকো এনেকৈ তেওঁলোকে পৰিয়ালৰ চলাই আছে সেয়েহে মই ভাবোঁ এনেদৰে পৰ্যটনে স্থানীয় বাসিন্দাসকলক উন্নতি সাধন কৰিছে আৰু আগলৈয়ো কৰি যায় থাকিব বুলি ভাবোঁ